হয় মই ভাবোঁ যে ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিবলৈ ধৰ্মৰ সুবিধা বহুতো মানুহে লয় আৰু ধৰ্মক এটা ব্যৱসায় হিচাপে ব্যৱহাৰ কৰে যিটো অনুচিত আৰু সমাজৰ কাৰণে ই ক্ষতিকাৰক এই বিষয়ে মোৰ মোৰ মতামত হ'ল যে ধৰ্মক আমি সদায় ধৰ্ম হিচাপে ৰাখিব লাগে নিজৰ ধৰ্মীয় অস্তিত্ব যাতে বিলোপ নহয় তাৰ কাৰণে চেষ্টা কৰিব লাগে আৰু এই ধৰ্মৰ গইনা লৈ যাতে সমাজত বিভেদৰ সৃষ্টি নহয় নাইবা বিভিন্ন ধৰণৰ অসামাজিক কাম কোনেও কৰিব নোৱাৰে তাৰ কাৰণে আমি সতৰ্ক হ'ব লাগে ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰি তাত যাতে ধৰ্ম সোমাই নপৰে তাৰ কাৰণে আমি সদায় সচেষ্ট হ'ব লাগে আৰু এইটো যাতে ব্যৱসায় হিচাপে কোনো আনিব নোৱাৰে ব্যৱসায়ৰ কৰিব নোৱাৰে তাৰ কাৰণে আমি সচেষ্ট হ'ব লাগে